মই গুগল মেপ ব্যৱহাৰ কৰিছোঁ ই মোৰ বহুতো চিনি নোপোৱা জাগাত যোৱাত সহায় কৰিছে এইসমূহ যদি আমি সঠিকভাৱে প্ৰয়োগ কৰোঁ তেন্তে সঠিক জান স্থান বা জেগাত লৈ যাব ইয়াৰ জৰিয়তে আমি কোনো মানুহৰ সহায় নোলোৱাকৈ চিনি নোপোৱা জেগাটো যাব পাৰিম যদি আমি কোনো জেগাত কেতিয়াও যোৱাও নাই চিনি নাপাওঁ কিন্তু গুগল মেপৰ জৰিয়তে সেই জেগাত যাব পাৰিম কোনো মানুহৰ সহায় নোলোৱাকৈ ইয়াৰ ব্যৱহাৰবোৰ সঠিকভাৱে জানিব লাগে ইয়াৰ টেকনলজি আৰু ডাইৰেকশ্যনবোৰ ভালদৰে জানিলে আমি ইয়াৰ সঠিক প্ৰয়োগ কৰিব পাৰোঁ আমাৰ আমাৰ ইয়াত বহুত মানুহে গুগল মেপৰ জৰিয়তে বহুত বহুত চিনি নোপোৱা জেগাটো ভ্ৰমণ কৰিছে গতিকে ইয়াৰ এইসমূহ বেছিভাগে সঠিক আৰু ইয়াৰ সহায়ত আমি চিনি নোপোৱা জাগাত যাব পাৰিম